ভ্ৰমণ কৰিলে মানুহে বহুতো কথা শিকিব পাৰে বুলি এইকাৰণেই বিশ্বাস কৰোঁ যে ভ্ৰমণ কৰিলে মানুহে বহুতো নানা ধৰণৰ ঠাই বা নানা ধৰণৰ জাতিৰ কথা শিকিব পাৰে বা নানা ধৰণৰ ভাষা ভাষা জ্ঞান নানা ধৰণৰ কালচাৰ নানা ধৰণৰ সাজপাৰ ইত্যাদি ভালেমান কথা শিকিবপৰা যায় আৰু বতৰ প্ৰাকৃতিক মনোমোহা দৃশ্য আদি ভ্ৰমণ কৰিলে সকলো চাবপৰা যায় আৰু আৰু নানা ধৰণৰ বন্ধু বান্ধৱীৰ লগতে বহুতো মানুহৰ লগত চা চিনাকি আগবঢ়াবপৰা যায়